মাছ ধৰিবলৈ সাধাৰণতে আমাৰ মানুহবোৰে অলপ দমূৰীয়া বহল আহল চাই নাও ব্যৱহাৰ কৰে বাৰু তাত সাধাৰণতে জাল পটিং চটিং কিবা কিবি সেইবোৰ বস্তু লৈ যায় আৰু মাছ ধৰিবপৰাকৈ মাছ উঠাব লাগে যে কাৰণ আমাৰ বাৰু নাও চাও নাই সেইটো মানুহবোৰক দেখিছোঁ এনেধৰণৰ নাও লৈয়ে মাছ ধৰিবলৈ যোৱা